মোৰ প্ৰিয় খেল বুলি ক'বলৈ গ'লে বহুতকেইটা খেলেই আছে প্ৰথম হ'ল মোৰ ফুটবল খেলটো প্ৰিয় ফুটবল খেলটো মই সৰুৰেপৰা খেলোঁ স্কুলত থাকোঁতে এনেকৈ টেঙাবল খেলা হৈছিল তাৰপিছত আমি এনেকৈ টীম বনাই আমাৰ য'তে ত'তে খেলা হৈছে ফুটবল ফুটবল খেলত আমি বহুতত তেনেকৈ বিজয় লাভো কৰি আহিছোঁ ফুটবল খেলটো প্ৰিয় মানে আমি সৰুৰেপৰা এনেকৈ একেলগে লগ হৈ ল'ৰাখিনি বহুত ভাল পাইছিলোঁ তেনেকৈ বল খেলিছিলোঁ বল খেলি আমি য'ত ত'ত গৈ তেনেকৈ খেল খেলিবলৈও ধৰিছিলোঁ খেল খেলি আমি য'তে ত'তে পুৰস্কাৰ পাবলৈও সক্ষম হৈছিলোঁ এতিয়া আমাৰ তেনেধৰণৰ টীম আছে এছ বি চি বুলি এটা ক্লাব আছে এতিয়াও আমি সেই ক্লাবত গোটেইখিনিয়ে খেলি কৰি থাকোঁ খেলি কৰি এতিয়া আমি সৰু সৰু ল'ৰাবিলাকক অনুশীলন দিবলৈ ধৰিছোঁ এতিয়া সেই সৰুচামটোৱে খেলি কৰি তেহেঁতকো তেনেধৰণে উলিয়াই নিবলৈ আমি সক্ষম হৈছোঁ ঠিক তেনেধৰণে আমি বেলেগ বেলেগ ডিষ্ট্ৰিকত হওক বেলেগ বেলেগ হেৰিত হওক আমাৰ সৰু সৰুচামবিলাকক উলিয়াই নি খেলিবলৈ দি তেহেঁতকো ধৰক পুৰস্কাৰ পাবলৈ সক্ষম কৰাইছোঁ আৰু এতিয়া ধৰক ক্ৰিকেট খেলৰ প্ৰতি আমি অলপ আগ্ৰহী হৈ ক্ৰিকেট খেল অলপ খেলোঁ পিছবেলা হ'লে আমি ফিল্ডলৈ ওলাই গৈ ক্ৰিকেট চিকেট খেলাৰপৰা ধৰি এনেধৰণে সময় অলপ অতিবাহিত কৰোঁ